হেল্ল' হয় এইটো তেজপুৰ মেডিকেল কলেজত লাগিছেনে অঁ হয় মই আপোনাৰ আপোনাৰ তেজপুৰ টাউনৰ পৰা ক'লো হয় দৰ্শন বৰাই অঁ এই ধৰক মোৰ মানে ধৰক চাৰ্জাৰী এটা কৰাব আছিলে তাৰ কাৰণে আপোনালোকৰ ইয়াৰ ভাল ডক্টৰ চাৰ্জাৰী ডক্টৰ কোন আছে অঁ বিকাশ শৰ্মা আৰু হয় এনেই ধৰক তেজপুৰ মেডিকেল কলেজত বি বৰুৱা থাকে আৰু এচ কে বৰুৱা এচ কে শইকীয়া থাকে হয় তেওঁলোকতো আজিকালি নবহে নেকি অঁ কোনটো টাইমত বহে হয় ৰাতিপুৱা দহটা বজাৰ পৰা এনেই ইমাৰজেন্সীত কোনোবা ডক্টৰ আছে নেকি চাৰ্জাৰীৰ তেনেকুৱা হয় চাৰ্জাৰী ডক্টৰ পোৱা যাব ন অঁ হয় এই কোনটো টাইমত থাকিব অঁ ইমাৰজেন্সীত চাৰ্জাৰী ডক্টৰ এঘাৰটামানৰ পৰা আহে ন অঁ অঁ তেন্তে আপোনাৰ এঘাৰটা বজাত আহিলে এনে পাছবেলা কোনোবা ডক্টৰ আছে নে নাই অঁ ডক্টৰ ৰাতিপুৱা ডক্টৰজন তিন তিনিটা বজালৈকে থাকে ন অঁ পাছবেলা ডক্টৰ পোৱা নাযাব অঁ এনেই মানে মোৰ ধৰক এনে ধৰক ডিউটী থাকে ন সেইবাবে ধৰক মই চাৰিটা বজাত মই ছুটী পাওঁ বাৰু একোনাই মই কিবা এটা মিলাই ল'ম যদি আপোনাৰ ধৰক পাছবেলা ডক্টৰ হয় আপুনি এনেই চাৰ্জাৰী ধৰক এটা চাৰ্জাৰী কৰোঁতে কিমান মান লয় মোৰ ধৰক এপেণ্ডিক্স হৈছিলে তাৰে ধৰ চাৰ্জৰী কৰাব আছিলে আপোনাৰ পয়ঁত্ৰিশ হাজাৰৰ পৰা ষ্টাৰ্ট হয় ন হয় কিবা কম হ'ব নে ধৰক অঁ ধৰক মানে মোৰ আৰ্থিকভাৱে অকণমান হেৰি হয় ন ঠিক বাবে ধৰক কিবা এটা কম হোৱাহেঁতেন ভাল হ'ল হ'ল হয় অঁ ঠিক আছে আপুনি যদি পাৰে তেন্তে কিবা এটা ধৰক কৰিব আৰু যদি পাৰে তেন্তে মই যাম এপাকত বাৰটা বজাৰ পাছত গ'লেও হয় পাম নহয় অঁ ঠিক আছে আপুনি মোৰ মানে অকণমান ৰখিবলে কষ্ট হয় ন সেইকাৰণে আপুনি পাৰিলে আগতীয়াকৈ মোৰ এপইণ্টমেণ্ট এটা ৰাখি দিবছোন অঁ মোৰ নামটো দৰ্শন বৰা

মোৰ ঘৰ তেজপুৰ টাউনত অঁ আপোনাৰ পোষ্ট অফিচ আপোনাৰ টাউন তেজপুৰেই পৰে আৰু পুলিচ ষ্টেচন তেজপুৰেই পৰে হয় ঠিক আছে আপুনি নামটো ৰাখি পেলাই থৈ দিব হয় ধন্য়বাদ দেই